অঁ হেল্ল' অঁ আপোনাৰ নাম মানস প্ৰতীম হয়নে অঁ আপুনি ইলেক্ট্ৰিচিয়ান নেকি বাৰু অঁ অঁ হয় ময়ো গোলাঘাটৰেই জ্যোতি নগৰৰ হয় মই অঁ মোক আপোনাৰ নাম্বাৰটো এজন ওচৰৰ মানুহে দিছিলে তাকে মোৰ ওচৰৰে এজন আপোনাক চিনি পায় এই ৰবীন বুলি কয় আপুনি চিনি পায় চাগে তেখেতক অঁ অঁ অঁ হেৰি মোৰ তাকেই সেই অফিচ এটা আছিলে মোৰ সেই অফিচটো মানে এতিয়া মই অকণমান মানে ৱাইৰিঙবোৰ অলপ পুৰণা হৈছে এতিয়া সেইকাৰণে ছেঞ্জ কৰিব লাগিছিলে তাক মানে নতুনকৈ আকৌ মোৰ কৰিব লাগিছিলে অলপ মানে চৰ্ট চাৰ্কিটো হ'ল অলপ অঁ এতিয়া অঁ আপুনি তাকে কৰি দিব পাৰিব বুলি মই ভাবিছোঁ তাকেই অঁ এনেই এইটো আপোনাৰ এতিয়া বস্তুবিলাকৰ দাম কেনেকুৱা হৈছে বাৰু মই যদি এম চি বি ইউজ কৰোঁ আপোনাৰ আৰ চি বি আৰ চি চি বি ইউজ কৰোঁ বা আৰু কেনেকুৱা ধৰণৰ প্ৰটেকশ্যনৰ কাৰণে আমি কি কি ব্যৱহাৰ কৰিব লাগিব বা আপুনি অলপ এই বিষয়ে ক'ব নেকি অলপ দামটোও ক'বচোন অঁ হয় হয় হয় হয় অঁ অঁ এ চি থাকিব ৰূমত এটাকৈ এ চি থাকিব তাৰকাৰণে মানে আপুনি এষ্টিমেট মোক এমাউণ্ট হেৰি এটা বনাই দিব লাগিব কিমান কেনেদৰে কৰিব লাগিব আমি কি কি বস্তু আৰু লগাব লাগিব ৱাইৰিঙখিনি সম্পূৰ্ণ নতুন কৰিব লাগিব অঁ ইয়াৰ আপোনাৰপৰাই এইখিনি বস্তু পোৱা যাবগৈ নহয় জানো সামগ্ৰীখিনি অঁ অঁ অঁ অলপ কম ৰেটত ধৰিব অঁ অঁ আপোনলোকে অঁ সেই বস্তু বাহানি আপোনালোকেই আনি দিব লাগিব অফিচত আমি লগাই মেলি সম্পূৰ্ণ কৰি আপোনালোকে টুটেল এমাউণ্ট কি হ'ব আপুনি আমাৰ তিনিটা ৰূম এতিয়া অঁ তিনিটা ৰূমতে এই আহিব ন অঁ আপোনাৰ সেইটো মেকানিকেল চাৰ্জেই হ'ব ন অঁ আকৌ আৰু মানে সেইখিনি আপোনাৰ বেছি হ'ব দাম নহয় জানো অলপ বেছি হ'ব অঁ অঁ হয় হয় আৰ্থিঙ চাৰ্থিঙ লগাই এইখিনি আপোনালোকে তেতিয়া আহিবচোন এদিন চাবলৈ মোৰ ইয়াত তেতিয়াহ'লে অঁ হয় অঁ অঁ জ্যোতি নগৰ মোৰ সেইখিনিতে আহিব তেতিয়া মোৰ এইটো নাম্বাৰত ফোন কৰি আপুনি কালিলৈ আহক মোৰ অফিচলৈ অঁ হ'ব দিয়ক ঠিক আছে থেংক ইউ